আধুনিক চিকিৎসা আৰু চিকিৎসালয়ৰ ক্ষেত্ৰত লখিমপুৰ জিলাত যথেষ্ট আগবঢ়া যেন অনুভৱ হয় বিশেষকৈ কভিড মহামাৰীৰ পাছত যথেষ্ট সংখ্যক ব্যক্তিগত খণ্ডৰ চিকিৎসালয় লখিমপুৰ জিলাত স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই চিকিৎসালয়সমূহত যথেষ্ট সংখ্যক অভিজ্ঞতা সম্পন্ন চিকিৎসক উপলব্ধ লগতে আধুনিক চিকিৎসা সঁজুলিৰে এইসমূহ চিকিৎসালয়ৰ আন্তঃগাঠনি যথেষ্ট উন্নত ইয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লখিমপুৰ জিলাত ইতিমধ্যে এখন ৰাজ্যিক পৰ্যায়ৰ চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে আৰু ই বৰ্তমান কাৰ্যক্ষম লগতে কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ কাৰণে লখিমপুৰ জিলাত এখন কৰ্কট ৰোগৰ কাৰণেই বিশেষভাৱে চিকিৎসালয় স্থাপন কৰা হৈছে অসম ৰাজ্য চৰকাৰ আৰু টাটা গ্ৰুপৰ সহযোগত ইয়াৰ ফলত জটিল ৰোগত আক্ৰান্ত ৰোগীসকল বিশেষকৈ লখিমপুৰ জিলাৰ যিসকল ৰোগী তেওঁলোকে তেওঁলোকৰ চিকিৎসাসমূহ কৰিবলৈ লখিমপুৰ জিলাতে সক্ষম হৈছে বহিঃৰাজ্যলৈ নোযোৱাকৈ ইয়াৰ ফলত তেওঁলোকৰ খা খৰচৰ পৰা আদি কৰি বহুতখিনি ক্ষেত্ৰত সহায় হৈছে বুলি মোৰ অনুভৱ হৈছে লগতে কভিড মহামাৰীৰ সময়ত পূৰ্বৰ যিসমূহ চিকিৎসালয় আছিল সেইসমূহত যথেষ্ট সফলতাৰে কভিড মহামাৰী ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লৈছিল বুলি মই অনুভৱ এই ক্ষেত্ৰত মৃত্যুঞ্জয় সেৱাই হওক বা আ আশা কৰ্মীসকলেই হওক বা লখিমপুৰৰ যিসকল চিকিৎসক আছিল সেইসমূহেও তেওঁলোকৰ বিষয়ে কওঁ সকলোৱেই কভিড মহামাৰীৰ সময়ত তেওঁলোকৰ যিমান দূৰ সম্ভৱ সকলো ধৰণৰ সহযোগ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল আৰু লখিমপুৰ জিলাত সেই কাৰণে কভিড মহামাৰীৰ সময়ত মৃত্যুৰ সংখ্যা যথেষ্ট কম আছিল অন্য জিলাৰ তুলনাত বা অন্য ৰাজ্যৰ তুলনাত গতিকে লখিমপুৰ জিলাত বৰ্তমান স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্টখিনি উন্নত হৈছে বুলি মোৰ অনুভৱ হয়